আপুনি অলপ আগতে যে আহিপেলাই মোক পাৰ্চেলটো ডিলিভাৰ কৰিছিলে মই তেওঁ বিষয়ে জনাবলৈ ফোন কৰিছোঁ আপোনালোকৰ কোম্পানিৰ পেকেজিংটো ইমানেই বেয়াকৈ কৰিছে যে মোৰ ভিতৰত ষ্টেছ্যু এটা আছিলে মোৰ সেই ষ্টেছ্যুটো ক্ৰেক পৰি গৈছে ভাঙি গৈছে আধা এনে এনেকুৱা হ'লেতো বহুত অসুবিধা সন্মুখীন হম ন ভৱিষ্যতো যদি এনেকে অৰ্ডাৰ দিবলগীয়া হয় আপোনালোকৰপা তেনেহ'লেতো চিন্তা কৰিব লাগিব আপোনালোকৰ যদি পেকেজিংটো ভালকৈ কৰে এইখিনি পৰিস্থিতি নহ'লে হেতেন ইয়াৰ বাবে আপোনালোকে কি কৰিব পাৰিব হয় মোকব্বস্তুটো ৰিফাণ্ড কৰি দিয়ক নহ'লে আপোনালোকে পইচাটো দিব লাগিব যিহেতু বস্তুটো মই এনেকে অৰ্ডাৰ দিছিলোঁ আপোনালোকে আনাটো আপোনালোকৰ দায়িত্ব আপোনালোকৰ কোম্পানিৰ দায়িত্ব আপোনালোকে সঠিকভাৱে শুদ্ধভাৱে লৈ আহিব লাগে ইমানখিনি হোৱা পিছতো যদি আপোনালোকে বস্তুখিনি ভালদৰে নানে পেকেটটোৱে ফালি থোৱা আছিলে তেনেকে হ'লেতো আমাৰ বহুত অসুবিধাৰ সন্মুখীন হওঁ আমি অৰ্ডাৰ দিয়া বস্তুবোৰ হয় আপোনালোকে বস্তুটো মোক ৰিফাণ্ড কৰি দিয়ক নহ'লে মোক হেৰি পইচা দিয়ক নহ'লে বস্তুটো নতুন এটা আনি দিয়ক মোক চেইঞ্জ কৰি পেলাই এনেদৰে ল'ব গ্ৰহণন কৰিব নোৱাৰিম নই এনেদৰে পাৰ্চেলটো